মই এবাৰ বিদ্যালয়ত বাৰ্ষিক ক্ৰিয়া সপ্তাহ হৈ থাকোতে খেলত যোগদান কৰিছিলো দৌৰত তেতিয়া প্ৰায় আমি সাত আঠজনমান একেলগতে খেলিছিলোঁ দৌৰিছিলোঁ তাত তাৰে এজন লগৰে গৈ থাকোতে মোক হঠাৎ ঠেলা মাৰি দিলে আৰু মই পৰি গ'লো মে'মহঁতে আহি লগৰ বন্ধুহঁতে আহি মোক ধুনীয়াকৈ দাঙি মেলি ধৰি পানী চানি খোৱাই মেলি মোক পুনৰ সাহস দিলে যে যোৱা তুমি পাৰিবা তুমি কৰিবা তুমি পাৰিবা নিশ্চয় জিকিবা বুলি সাহস দিলে আৰু মই গৈয়ো হয়ো মই তেওঁলোকৰ কথামতে মই ছেকেণ্ড স্থান পাবলৈ সামৰ্থ হ'লো ঠিক তেনেদৰে আমাৰ জীৱনতো কেতিয়াবা যিকোনো কাম এটাত আমি সফলতা লাভ কৰিব কৰিব নাপাৰো কিন্তু সেই সফলতা আমি পাবলৈ চেষ্টা কৰিব লাগে কেতিয়াও আমি হাৰ মানিব নালাগে সদাই আমি যাতে আগবাঢ়ি যাওঁ বাটত বহুতো বাধা বিঘিনি আহিব কিন্তু সেই বাধা বিঘিনি নেউচি যাতে আমি আগবাঢ়ি যাওঁ তাৰ বাবে আমি সদাই চেষ্টা কৰিব লাগে